আমি টাউনক প্ৰায় যাবই লাগে তাৰমানে বেংকৰ পইচা ওলাব লাগিলে বেংকটো ধৰক তাতেয়েই টাউনতে বেংককো গ'লো পোষ্ট অফিছত গ'লো তাৰপিছত ইফালে বজাৰ কৰিব লাগিলে টাউনকে যাব লাগিল বজাৰ কৰিব গ'লো চলি স্কুলত থ'ব গ'লি টাউনতে থ'ব যাব লাগিব' আনিব যাব লাগিব' তাৰপিছত সূতা তূতা আনিব যাওঁ ঔষধ পাতি আনিব লাগিলে তাকে যাব লাগিব টাউনত যাব লাগে তাৰমানে বহুত কাম টাউনতে হয় আমাৰ সেইকাৰণে টাউনক প্ৰায় যাবই লাগে দিনটোত একবাৰ যাব লগা হেনেই তাৰমানে বেমাৰী মানুহ থাকে না থাকিলে ঔষধ পাতি আনিব লাগিলে টাউনতে যাওঁ সেই কাৰণে দিনটোৰ ভাগত প্ৰায় একবাৰ যাবই লাগে নিজে ন'গলেও আনৰ দ্বাৰা হ'লেও তাৰমানে একবাৰ টাউনৰ পৰা বস্তু এটা নানিলে আমি একো সেই নোৱাৰোঁ গেলামাল চেলামাতৰ দোকান গাঁৱত আছে গাৱঁত থাকিলেও কিন্তু টাউনৰ পৰা আনিলে অলপ আমাৰ দামো কমত হয় আৰু ভাল বস্তুটোও পাওঁ সেই কাৰণে টাউনকে যাওঁ আমি প্ৰায় বেছিভাগ টাউনত তাৰমানে কাম বহুত থাকে আমাৰ আৰু এইফালে গোটৰ কামতো যাব লাগে টাউনত গোটৰ পঞ্চায়তটকো যাব লাগে পঞ্চায়তখন আমাৰ টাউনতে গতিকে টাউনত নগ'লে আমাৰ নহয়েই টাউনত প্ৰায় যাই থাকোঁ আমি গোটৰ কামতে হওক বা অন্যান্য কামতে হওক আমি তেনেকে প্ৰায় যাই থাকোঁ